অঁ হয় অঁ অঁ কওকচোন অঁ অঁ অঁ দিব অঁ তাকে আকৌ দিম হয় অঁ আছোঁ এজনী বা তেওঁ কি বুলি কয় মানুহজন হেৰি হোৱাৰ কাৰণে মাকৰ ঘৰত আছেগৈ হ'লেও ফোনটো কৰা লগেলগে তেওঁ আহিব পাৰিব বাৰু অঁ অঁ ক'ব লাগিব তেনেহ'লে অঁ এইবিলাক মিটিং দিয়াটো ভালেই কথা বাৰু অঁ অঁ হ'ব বাৰু কৈ দিম বাৰু মই অঁ অঁ অঁ অঁ অঁ অঁ হ'ব বাৰু ঠিকে অঁ অঁ ভালে অঁ এইবিলাক মিটিং হৈ থাকিলে মানে ভালেই বাৰু মহিলা মহিলা গোটবিলাক হেৰিবিলাকো ঠিকে হয় সজাগ হৈ থাকে

অঁ অঁ হ'ব বাৰু অঁ অঁ অঁ হ'ব বাৰু অঁ ভালে যাব লাগিব এই অঁ খোৱা বোৱা হ'ল মিটিঙত খবৰ দিম বাৰু মই মোৰ হেৰি গোট অঁ অ হ'ব বাৰু মই এই গোটত গোটত মিটিং কৰিবলগীয়া আছে তেতিয়া মই তেওঁলোকক জনাই দিম বাৰু অঁ অঁ অঁ এইবিলাক মিটিং কৰি থাকিলে মানে নিজৰে ভাল বাৰু মহিলাৰ কাৰণে আজিকালি মহিলাবিলাকৰ কোনো হেৰি নাই হেৰি হেৰি নোহোৱা হৈছে অঁ অঁ অঁ আমি বাৰু যোৱাতে আছোঁ কিন্তু কিছুমান হ'লেও মই সিহঁতক যোৱাটো হেৰি কৰিম বাৰু

অঁ অঁ অঁ ক'ম বাৰু আমাৰ এই আমাৰ গোটটোৰ মানুহবিলাক ইমান হেৰি নহয় বাৰু যাব তেওঁলোকে

অঁ অঁ হয় বাৰু অঁ অঁ অঁ অঁ হ'ব বাৰু হ'ব

হ'ব